হয় আমাৰ ইয়াত প্ৰাকৃতিক সম্পদ বহুত আছে স্থানীয় লোকসকলে এইবোৰ ব্যৱহাৰ কৰিছে এই তেওঁলোকে তেওঁলোকে গছ ৰুই মুগা কাটে অঁ এৰী এৰী মুগা পোহে চোমনি গছ আছে কেচেৰু গছ আছে আৰু এৰেনা গছ আছে নুনিগছ আছে এইবিলাক কৰি আমাৰ মানুহবিলাক স্বাৱলম্বী হৈছে মানুহবিলাকৰ এইবিলাকতে ব্যস্ত হৈ আছে প্ৰাকৃতিক সম্পদ প্ৰাকৃতিক বস্তুৱে আমাক মানুহক বহুতখিনি হেৰি দিছে অৰিহণা যোগাইছে মানুহবিলাক তেনেকৈ চলি আছে আৰু তাৰপৰা ইয়াৰ অসুবিধাও হৈছে আজিকালি বাগান চাগানবিলাক হোৱাৰ কাৰণে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ এইবিলাক অলপ উৎপাদনটো কমি গৈছে তাৰপিছত ইয়াৰ চাহিদা আজিকালি বহুত ইয়াক মানে বিদেশলৈও যায় ৰপ্তানী হয় এইবিলাক কৰি মানুহবিলাকে সপোন ৰচিছে আৰু এনেকেই পৰিয়াল ল'ৰা ছোৱালী শিক্ষা দীক্ষা ফালেও আগবঢ়াই নিছে মানুহবিলাক প্ৰায় ব্যস্ত হৈ আছে আমাৰ গ্ৰাম্য এৰিয়া আজিকালি প্ৰাকৃতিক সম্পদটোৱেই চৰকাৰে যেনেকৈ গুৰুত্ব দিছে মানুহবিলাকো তাত এটা হেৰি কৰিছে